বিভিন্ন খাদ্যবস্তুৰ নাম হৈছে ৰঙালাও জাতিলাও কোমোৰা বেঙেনা বিলাহী আলুগুটি কেৰেলা গাজৰ কাঠ আলু চীনা আলু মুৱা আলু ভেন্দি জিকা ভাত কেৰেলা বাঁহগাজ কঁঠালৰ মুচি খাৰলি